দুলাল বৰা পবিত্ৰ বৰা অমৃত বৰা নিতু কাকতি ভুৱন বৰা প্ৰশান্ত হাজৰিকা দিগন্ত হাজৰিকা থোলাই বৰা হৃদেশ্বৰ বৰা ৰঞ্জিত বৰা